আমাৰ অঞ্চলত পাব্লিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ বুলি ক'বলৈ গ'লে বৰপাত্ৰ দৌল স্কুলৰ যিখন ফিল্ড আছে সেই ফিল্ডখন ব্যৱহাৰ কৰা হয় কিন্তু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে নহয় ইয়াতে কলাক্ৰীড়া সন্থা বুলি এক সন্থাও আছে তেওঁলোকৰ জড়িয়তে আমাৰ ক্ৰিকেটৰ বাবে যিখিনি ক্ৰিকেট প্ৰশিক্ষণ হয় তাৰ উপৰিও ফুটবল প্ৰশিক্ষণ কেন ফুটবলৰ প্ৰশিক্ষণো দিয়া হয় আৰু ভলিবলৰ প্ৰশিক্ষণো চলে আৰু এই ফিল্ডখনৰ জড়িয়তে বা এই কলাক্ৰীড়া সন্থাটোৰ জড়িয়তে আমাৰ অঞ্চলটো উদীয়মান যুৱক যুৱতীসকলৰ বহুতো উন্নতি হৈছে ক্ৰীড়া ক্ষেত্ৰত বহুত আগ আগবাঢ়ি যাবলৈ সক্ষম হৈছে আমাৰ অঞ্চলটোৰ নামো বহু জেগাত মানে বিকশিত হ'বলে সক্ষম হৈছে জেগাডোখৰ নাম খেলা ধূলা ক্ষেত্ৰত যথেষ্ট নাম কৰিছে জানে বাহিৰৰ ঠাইতো ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কম্পিটিশ্যন ইয়াত পতা হয় অকল মই ক্ৰিকেট ফুটবল বা ভলিবলৰ কথাই নকওঁ ইয়াত বেডমিণ্টন বা সমৰকলাৰ ক্ষেত্ৰতো বহুত এটা নাম থকা অঞ্চল হয় এই অঞ্চলটো গতিকে আৰু ইয়াক কোনে ব্যৱহাৰ কৰি আছে বুলি ক'বলৈ হ'লে সেই যি মই কৈছোঁ কলাক্ৰীড়া সন্থা বুলি এনেকৈ এটা সন্থা আছে সেই সন্থাটোৰ জড়িয়তে এই গোটেইখিনি চলি আছে হওঁতে জেগাডোখৰ বৰপাত্ৰ দৌল হাইস্কুলৰ খেলপথাৰ হয় কিন্তু ইয়াক আমি আমাৰ কালুগাঁওবাসী আন ৰাইজে মানে খুব সুন্দৰভাৱে ব্যৱহাৰ কৰি তাৰপৰা উপকৃত হৈ আছোঁ বুলিয়ে মই ক'ম ইয়াৰপৰা আন্তৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত খেলুৱৈ ওলাইছে তাৰ উপৰি বিভিন্ন চাকৰি বা নিয়োগৰ সুবিধা পাবলৈও ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালী সমানে মানে সক্ষম হৈছে